অঁ হেল্ল' প্ৰগতি ৰেষ্টুৰেণ্ট মই মিতালী বৰাই কৈছোঁ চৰাইবাহিৰ পৰা আপোনালোকৰ ৰেষ্টুৰেণ্টত যিহেতু বৰ্তমান অফাৰবিলাক চলি থকা বুলি শুনিছোঁ গতিকে মোৰ জন্মদিনৰ উপলক্ষ্যে আপোনালোকৰ ৰেষ্টুৰেণ্টত এটা কে'ক অৰ্ডাৰ দিবলৈ বিচাৰিছোঁ আজি আবেলি পাঁচ বজাৰ ভিতৰত আপোনালোকে এই কে'কটো ডেলিভাৰ কৰিব পাৰিব নেকি যিহেতু অনুষ্ঠানটো চাৰে পাঁচ বজাত অনুষ্ঠিত কৰা হৈছে গতিকে যথা সময়ত আপোনালোকে কে'কটো যদি দিব পাৰে ভাল পাম আৰু